মই আজৰি সময়খিনিত কৰি ভাল পোৱা কিছুমান কামৰ বিষয়ে ক'বলৈ ওলাইছোঁ বা মোৰ বিষয়ে বাখ্যা কৰিব ওলাইছোঁ মোৰ লগত জড়িত কিছুমান কথা মই ক'বলৈ গ'লে টি ভি চাই ভাল পাওঁ ম'বাইল চাই ভাল পাওঁ তেনেদৰে কিতাপ পঢ়ি ভাল পাওঁ লোকগীত আদি শুনি ভাল পাওঁ মনোৰঞ্জনৰ বাবে টি ভি চাই ভাল পাওঁ টিভিত মোৰ প্ৰিয় কিছুমান চিৰিয়েল চিন ফিল্ম এনে ধৰণৰ পুতলা কমেডি এনে ধৰণৰ চাই ভাল পাওঁ এতিয়া ম'বাইল টিভিত কিছুমান চিৰিয়েল ভাল লাগে যেনেকৈ বেহাৰবাৰী আউটপোষ্ট আদিৰ নিচিনা চিৰিয়েলবোৰ তাত মোৰ মোহন কেকে আদিৰ চিনকেইটা মোৰ ভাল লাগে প্ৰিয় কাৰণ মোৰ তেওঁলোকৰ কমেডি কাৰণ চাই ভাল পাওঁ এতিয়া ক'বলৈ গ'লে মই ফিলিম চাই ভাল পাওঁ টিভিত প্ৰায়ভাগ মই টিভিত ফিলিম চাবৰ বাবে বহোঁ সেইকণ মোৰ আজৰি টাইমৰ বাবে ম'বাইলটোত ম'বাইলটোত ইণ্ষ্টাগ্ৰাম হোৱাটচআপ ফেচবুক ইউটিউব আদি বহুতো আছে মই তাৰে ভিতৰত ইউটিউব চাই ভাল পাওঁ ইউটিউবত মোৰ কিছুমান চিন চাই ভাল লাগে মোৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত ভাওঁনা ভাওঁনা চাই ভাল পাওঁ ভাওঁনাৰ মোৰ কিছুমানৰ চিন ভাল লাগে যেনেকৈ বিতোপন দত্তৰ যোৰহাটৰ বিতোপন দত্তৰ নাৰদৰ চিনটো মোৰ ভাল লাগে তেওঁৰ সুৰ মাত কথা কোৱাৰ বচন আদিৰ সকলোবোৰ প্ৰিয় মোৰ বাবে তেনেদৰে মোৰ আছে কপিল শৰ্মা শ্ব' আদি মোৰ ভাল লাগে যি মই ধেমেলীয়াভাৱে চাওঁ মোৰ মনোৰঞ্জনৰ কাৰণে ভাল লাগে সেইকেইখন কিছুমান কমেডিয়ান শ্ব' আছে আৰু অসমীয়া তাৰে পাহৰিবও পাৰোঁ তাৰে ভিতৰত তাৰ পিছত থিয়েটাৰ কিছুমান আছে আৱাহন থিয়েটাৰ তেনেদৰে আৰু বহুতো থিয়েটাৰ আছে তাৰে ভিতৰত মই আৱাহন থিয়েটাৰখন চাই ভাল পাওঁ অসমীয়া

তাৰে ভিতৰত মই কিতাপ পঢ়ি ভাল পাওঁ আজৰি টাইমত গছৰ তলত কিছুমান কিতাপ গধূলি বোলে আজৰি টাইমৰ বাবে টাইমৰ বাবে বোলে উপন্যাস উপন্যাস কিছুমান আছে যেনেকৈ অসীমত যাৰ হেৰাল সীমা কেবিনৰ সিপাৰে আদি উপন্যাসবোৰ পঢ়ি ভাল লাগে আজৰি টাইমত অকণিৰ ৰামায়ণ আৰু বহুতো এনেধৰণৰ কিতাপ আছে যি পঢ়ি ভাল লাগে আজৰি টাইমকণত গধূলি হোৱাৰ লগে লগে গীতা প্ৰাৰ্থনা আদি নামঘোষা আদি কিতাপবোৰ পঢ়ি ভাল লাগে কীৰ্তন ঘোষা বুলিও কোৱা হয় সেইবোৰ সেইবোৰ পঢ়ি ভাল লাগে তেনেদৰে নৃত্য ক'বলৈ গ'লে মোৰ নৃত্যৰ ভিতৰত অসমীয়া নৃত্য বিহু বিহু মোৰ প্ৰিয় কাৰণ কেলৈ মই এজন অসমৰ নিৱাসী অসমত বাস কৰোঁ কাৰণ মোৰ বিহু প্ৰিয় নৃত্য প্ৰিয় নৃত্যৰ বাবে বিহুৰ ঢোল বাজনা আদি পেঁপা সুৰ আদি শুনি যিখিনি আনন্দিত উপভোগ হয় সেইখিনি আমাৰ বাবে এটা মনোৰঞ্জন লোকগীতৰ ভিতৰত আমি ক'বলৈ গ'লে লোকগীতৰ জুবিন দাৰ লোকগীত তাতেতো বহুতো লোকগীত আছে সেই লোকগীতবোৰ শুনি ভাল লাগে জুবিন দাৰ প্ৰিয় অসমীয়া গীত ভাল লাগে লোক গীতৰ ভিতৰত ক'বলৈ গ'লে আৰু হিন্দীৰ আছে গায়ক গায়িকাসকল যেনেকৈ অৰিজিত সিং আৰমান মালিক এতিফ আচলাম আদিৰ সকলোবোৰো গান শুনি ভাল লাগে আমাৰ অসমৰ ক'বলৈ গ'লে মণ্টুমণি নীল আকাশ কুসুম কৈলাশ প্ৰিয়ংকা ভৰালী দীপলিনা ডেকা আদিৰো গান প্ৰিয় মোৰ বাবে মই কাৰণ গান শুনি ভাল পাওঁ সেইখিনি তাৰে ওপৰত মই গৱেষণীয় মই মনোৰঞ্জনখিনি কঢ়িয়াই আনিব পাৰোঁ আৰু ক'বলৈ গ'লে থিয়েটাৰৰ প্ৰতি মোৰ ইমানো ভাল লাগে ইমানো মোৰ প্ৰিয় নহয়ে চাবৰ বাবে কিছুমান মোৰ প্ৰায়ভাগ চাবলৈ হ'লে ম'বাইলৰ প্ৰতি আগ্ৰহটো বেছি ম'বাইল ইউটিউবৰ প্ৰতি কিছুমান ধেমেলীয়া নাটকৰ প্ৰতি নৃত্য আদি সকলোবোৰ প্ৰতি মোৰ কিছুমানৰ প্ৰতি বহুত মনোৰঞ্জিত হওঁ সদায় যিবোৰ মই চাই ৰেগুলাৰলি ভাল পাওঁ তেনেদৰে সেইখিনিয়ে কৈ মই আৰু মনোৰঞ্জন আছে যদিও ক'ব পৰা নাই তাৰে ভিতৰত মই এইখিনিয়ে মোৰ সামৰি লৈছোঁ যিমানখিনি মই ক'ব পাৰিছোঁ কৈছোঁ যিমানখিনি আছে মোৰ লগত জড়িত সেইখিনিয়ে মই কৈছোঁ আৰু তাতকৈ মই ক'ব পাৰে থাকিলেও পাহৰি গৈছোঁ তাৰে ভিতৰত এইখিনিয়ে মোৰ জড়িত মোৰ লগত জড়িত হৈ আছে বৰ্তমান তেনেদৰে এইখিনিয়ে আৰু